মই ৰেচিপিবো হুবহু অনুসৰণ নকওঁ কিন্তু মই চছিয়েল মিডিয়া যেনে ইউটিউব তেনে তেনেকুৱা ব্লকত নজনাবোৰ চাওঁ মই বেলেগতকৈ অলপ বেলেগ বনাবলৈ চেষ্টা কৰোঁ মই ধৰি লওক মাংস দোকানৰ পৰা কিনি আনি মই মাংসটো প্ৰথম ধুনীয়াকৈ ধুই লৈ তাত মিঠাতেল দি আৰু হালধি লগাই মই ধুনীয়াকৈ মাংসটো অলপ সানি লওঁ সানি লৈ মই মাংসটো কেৰাহিত দিয়াৰ আগতে কেৰাহিখনত ধুনীয়াকৈ তেল দি তাতে পিঁয়াজ দি অলপ পিঁয়াজখিনি গৰম হ'বলৈ দিওঁ তাৰপিছত ম মছলা ঢালি আৰু তাৰপিছত মাংসখিনি তাত দি দিওঁ দি তাত মই পনীয়া কৰি ভাল নাপাওঁ মই মাংসখিনি তাত দিয়াৰ পাছত অলপ আলু দি দিওঁ আলু দিয়াৰ পিছতে অলপ ঢাকনী মাৰি ভাল ধুনীয়াকৈ থৈ দিওঁ তাৰপিছত উতলি যোৱাৰ পিছত মই নমাই মাংসখিনি বাঢ়োঁ